গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে পদক্ষেপ যথেষ্ট কম পৰিমাণে লৈছে আমাৰ অসমৰ গ্ৰাম্য়াঞ্চলৰ যিটো শিক্ষা ব্যৱস্থা একেবাৰে নিম্নমানৰ আৰু যিবোৰ শিক্ষক আছে সেই শিক্ষকসকলো নিজৰ শিক্ষা যথেষ্ট কম গতিকে শিক্ষাৰ্থীসকলক ভালদৰে শিকাব নোৱাৰে সেইকাৰণে গ্ৰাম্য অঞ্চলৰ স্কুললৈ শিক্ষাৰ্থীসকলক অভিভাৱকসকলে পঠাবলৈ মন নকৰে কাৰণ সেই স্কুলসমূহত পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা নাই যাৰ যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে জ্ঞান লাভ কৰিব পাৰে তাত উন্নতমানৰ শিক্ষা ব্যৱস্থা নাই কোনো আধুনিক মৰ্ডাণ লেপ লেপটপ কম্পিউটাৰ আদিৰ ব্যৱস্থা নাই তাৰোপৰি গ্ৰাম্য অঞ্চলৰ যিবোৰ স্কুল সেইবোৰত কিছুমানত ফেনৰ ব্যৱস্থাও যথেষ্ট কম দেখিবলৈ পোৱা যায় আৰু গ্ৰাম্য অঞ্চলৰ যিবোৰ স্কুল সেইবোৰত মধ্যাহ্ন ভোজনৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা পোৱা যায় আৰু গ্ৰাম্য অঞ্চলৰ যিবোৰ স্কুল সেই স্কুলবোৰত শিক্ষক যথেষ্ট কম পৰিমাণে থাকে আৰু শিক্ষকসকলে বেছিভাগ সময় শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰাৰ সলনি নিজৰ ৰুমত বহি থকাহে দেখা পোৱা যায় কাৰণ কোনো ছুপাৰভাইজাৰ বা ইনছপেক্টৰ এই স্কুলবোৰলৈ নাহে গতিকে গ্ৰাম্য অঞ্চলত অভিভাৱকসকলে নিজৰ সন্তানক পঠাবলৈ মন নকৰে কাৰণ সকলোৱে নিজৰ সন্তানটো এজন সু নাগৰিক হোৱাটো বিচাৰে আৰু সেই সু নাগৰিক হোৱাৰ যিটো শিক্ষাগত অহৰ্তা সেইখিনি দিবপৰা ক্ষমতা আমাৰ গ্ৰাম্যঞ্চলৰ স্কুলবোৰৰ নাই